অঁ কোনে ক'লে হেল্ল' অঁ অঁ হয় কওক ছে'লছ্ আমাৰ চলি আছে অঁ বিহু অফাৰ দি থকা হৈছে আমাৰ এতিয়া বিহু বুলি বহুত নতুন নতুন কালেকশ্যন আহিছে টছ মূগা ডেড টছ পলি ছিল্ক পলি পাট আপুনি বিভিন্ন ধৰণৰ পাব আমাৰ ইয়াতে

নিউড শ্ৱেডৰ কাপোৰ আছে বাৰু তেনেকুৱা কাপোৰ এইবিলাক টুৱেণ্টি ওৱান থাউজেণ্ড মানে আমাৰ আমাৰ কাপোৰবিলাক মানে একদম কুৱালিটি থকা মানে আমাৰ একদম শুৱালকুছিৰ পৰা অনা হয় নহয় অলপ অলপ হ'ব কাৰণ অফাৰ চলিছেতো অঁ নাইন নাইণ্টিন থাউজেণ্ডত পাৰিম আৰু তাতকৈ কমত নোৱাৰোঁ নাই নাই এই নাই নাই নাই বাইদেউ এনেকৈ নক'ব ফৰ্টিন থাউজেণ্ডত নোৱাৰি মানে আমাৰ মানে শুৱালকুছি থকা যে নাই নাই বুজি পাইছোঁ বুজি পাইছোঁ বুজি পাইছোঁ মানে আপুনি আপুনি কাম এটা কৰিব দিয়ক আপুনি আহিব আহি পেলাই চাব চাই পেলাই কথাখিনি পাতিম ফ'ৰ্টিন থাউজেণ্ডতো নোৱাৰিম বাইদেউ

আপুনি আপুনি পূৰা পূৰি ফিফ্টিন থাউজেণ্ড কৰি দিব বাৰু ঠিক আছে বাৰু দিয়ক আপুনি আহিব তেন্তে অঁ দিয়ক